তিনি জানুৱাৰী দুহেজাৰ এক পোন্ধৰ অক্টোবৰ ঊনৈছশ চিয়ানব্বৈ ছাব্বিছ জুন ঊনৈছশ নিৰান্নব্বৈ পাঁচ ডিচেম্বৰ ঊনৈছশ বিৰান্নব্বৈ ছাব্বিছ ছেপ্তেম্বৰ দুহেজাৰ বাইছ